আমাৰ বাৰীখনত দুই তিনিমাহৰ মূৰে মূৰে সাৰ মাৰো আৰু কিনা সাৰ আমি ব্যৱহাৰ নকৰো আমি ঘৰতে গাঁত এটা খান্দি তাত গোবৰ শুকান পাত খেৰ আদি দি পেলাই সাৰখিনি প্ৰস্তুত কৰো আৰু বাৰীত গছ গছনিবোৰত শুকান গোবৰ দিওঁ আৰু কিন্তু সাৰ আমি গছৰ গুৰিত জোখৰ পৰিমাণে দিওঁ বেছিকৈ নিদিওঁ কমকেও নিদিওঁ কাৰণ বেছিকৈ দিলে গছজোপা মৰিও যোৱাৰ স সম্ভাৱনা থাকে আৰু কম পৰিমাণে দিলেও ফল ফূল দিয়াৰ সম্ভাৱনাটো নাথাকেহে দেই সেইকাৰণে আমি জোখৰ পৰিমাণে দিওঁ আৰু সেইমতে পাওঁ বাৰু লাগে ফলে হওক বা শাক পাচলিয়ে হওক